অঁ গুড মৰ্ণিং গুড মৰ্ণিং অঁ অঁ ক'ৰ পৰা ক'লে

অঁ আচ্ছা আচ্ছা অঁ

অঁ অঁ পাৰিম বাৰু তাৰমানে চেৰিকালচাৰটো হ'ল আমাৰ এই এৰী মুগা এইবিলাক যে আমি পোহোঁ তাৰপৰা যে আমাৰ এৰী কাপোৰ আমাৰ অসমৰ এখন ঐতিহ্যপূৰ্ণ এখন কাপো হেৰি কাপোৰ হয় আমাৰ এৰী কাপোৰ তাৰপিছত এই মুগা তাৰপাছত ইয়াতে ফাৰ্ম আছে তাৰমানে এই ফাৰ্মত আমাৰ এই গছবিলাক আছে নুনিগছ বুলি কয় অঁ সেই গছটো ক'ৰবাত ক'ৰবাত কৰঙা গছ বুলিও কয় দৰঙৰ ফালে এনেকৈ কৰঙা গছ সেই নুনি নুনিগছৰ পৰা নুনিগছত তাৰমানে এই পলুবিলাক তাতে পোহা হয় তাৰমানে সেইবিলাকে পলুবিলাক তাৰমানে আচলতে এই আমাৰ দুটা পলু আছে এটা এৰা মানে এৰাৰ পাত খাই এৰাগছৰ পাত যে সেইটো খাই সেইটো ঘৰতে পোহিব পাৰি সেইটো আমাৰ ঘৰতো পোহে সেইটো মানে এৰী মুগা এৰী মুগা হেৰি হয় আৰু এই যিটো মুগা হয় সেই মুগা পলুটো তাৰমানে সিহঁতক ঘৰত পোহিব নোৱাৰি সিহঁতক মানে ওখ গছ লাগে সেই গছডাল হ'ল নুনিগছ নুনিগছৰ তলত সিহঁতক এৰি দিলে সিহঁতে ওপৰলৈকে গুচি যাব গ'লে তাতে পাতবিলাক খাব খাই খাই তাতে ডাঙৰ হ'ব ডাঙৰ হৈ যেতিয়া সি মানে পুৰঠ হ'ব আমাৰ মানে আমাৰ পকা বুলি কয় পকিলে সি তলত নামি আহিব আহিলে তেনেকুৱা নামি আহিলে আকৌ তলত তেনেকুৱা ব্যৱস্থা আছে যেনেকৈ আমি এৰীক আমি হেৰি শুকান কলপাত দিওঁ ইয়াক ইয়াকো তেনেকৈ পাত দিব লাগে দিলে তাতে সি মানে সেইটো লেটা বান্ধিব লেটা মানে তাৰ বাহাঁ এটা বান্ধিব বান্ধি পেলাই তাৰ ভিতৰত সোমাব সেইটো হ'ল মুগা সেইটো মুগাৰ পৰা তাৰপৰা প্ৰচেছ কৰি পেলাই সেইটো প্ৰচেছ কৰি পেলাই সেইটো মুগা সূতা উলিয়াই তাৰপাছত সেই আমি মুগা কাপোৰ সেই কৰোঁ এই আমাৰ যে মুগা এনেকৈ ৰিহা মেখেলা এইবিলাক আছে আমাৰ এইটো অঁ আৰু এৰীটোৱে এই সাধাৰণতে আমাৰ আগতে গাঁৱত সেই মানে বুঢ়ী মানুহবিলাকে পোহিছিল সেইটো এটা ভাল এটা প্ৰচেছ হেৰি আছিল ব্যৱসায়ে আছিল আজিকালি তেনেকৈ সেইটো অলপ কমি গ'ল গতিকে আমাৰ ইয়াত মানে ইয়াতে চেৰিকালচাৰতে সেই বস্তুটো শিকোৱা হয় বা আমাৰ কৰাও হয় সেনেকুৱা কথা

অঁ অঁ অঁ তাৰমানে এৰী ইয়াক আচ্ছা আচ্ছা ঠিক আছে হাঁ হেল্ল' নাই নাই ঠিক আছে হ'ব